মই বৰ্তমানলৈকে মোবাইল ডাটা ব্যৱহাৰ কৰি আছো ৱাইফাই ব্যৱহাৰ মই এতিয়ালৈকে কৰা নাই কাৰণ আমাৰ অঞ্চলত ৱাইফাই ব্যৱহাৰ হোৱাৰ সুবিধাবিলাক উপলব্ধ নাই কিন্তু মোবাইল ডাটা ব্যৱ মোবাইল ডাটা ব্যৱহাৰ কৰাৰ বহু বহুত মোবাইল ডাটা ব্যৱহাৰ কৰাত বহুত অসুবিধা হয় কাৰণ মোবাইল ডাটা ব্যৱহাৰ কৰিলে প্ৰথম কথা হ'ল বহুত পইচা ভৰাব লাগে মোবাইলত আৰু যিহেতু আমাৰ অঞ্চলটো ইমান ইন্টাৰনেট সেৱাৰ কাৰণে ভাল নহয় সেই কাৰণে আমাৰ মোবাইল ডাটাটো বহুত শ্ল' হয় যিহেতু আমাৰ গাঁৱৰ ভিতৰুৱা অঞ্চল হয় সেই কাৰণে আমাৰ ইয়াত ইন্টাৰনেটটো বহুত শ্ল' হয় আৰু ব্যৱহাৰ কৰাত বহুত অসুবিধা হয়